হেল্ল' হয় এইখন পেৰেডাইজ হোটেলতে লাগিছে নহয় আপুনি প্ৰণৱ বৰা নহয় জানো মই আপোনালৈকে কল কৰিছিলোঁ আজি ৰাতিপুৱা মই ভাত দালি অৰ্ডাৰ দিছিলোঁ তাৰপৰা কি হ'ল মানে মই বিশেষ এটা কাৰণত গুৱাহাটীলৈ আহিবলগীয়া হ'ল সেইবাবে মই অৰ্ডাৰটো কেঞ্চেল কৰো বুলি ভাবিছোঁ পাৰে যদি অৰ্ডাৰটো কেঞ্চেল কৰি দিব